নদীত মাছ ধৰাৰ ক্ষেত্ৰত আমি জীৱিকা হিচাপে মাছ ধৰাটোও এটা খুব ভাল লগা আৰু আমোদলগা কাম বুলি ভাবোঁ মাছ ধৰি আমি খুব চখ পাওঁ খুব ভাল লাগে মাছ ধৰিবলৈ গ'লে লগৰ লগৰীয়া সকলোবিলাক গোট খাই আমি হাঁহি ধেমালি কৰি আনন্দতে মাছ খেঁপিয়াইও ভাল লাগে আমি মাছ ধৰিবলৈ কেতিয়াবা অকলেও যাওঁ কেতিয়াবা ওচৰৰ মহিলাবোৰ একেলগ হৈ মাছ ধৰিবলৈয়ো যাওঁ মাছ ধৰিবলৈ আমি আঁঠুৱা চালনি জকাই পল' জাল জুলুকী আদি বিভিন্ন ধৰণৰ সঁজুলি আমি লৈ যাওঁ সেই সঁজুলি সঁজুলিবিলাক আমি কেতিয়াবা কোনোটো সঁজুলি অকলেও ব্যৱহাৰ কৰিব পাৰি কিছুমান সঁজুলি নিলে আকৌ লগত লগৰীয়া লৈ যাবলগীয়াও হয় যেনে এতিয়া আমি আঁঠুৱাখন আঁঠুৱাখন লৈ গ'লে আমি তাততো দুই তিনিটা মানুহ দুই তিনিজনী মানুহ হ'ব লাগিব দুই তিনিজনী মানুহ হ'লেহে আমি আঁঠুৱাখন দুজনীয়ে ধৰি এজনীয়ে এফালৰ পৰা খেদি দিলে আঁঠুৱাখনত মাছ ধৰিব পাৰি পল'টো লৈ গ'লে আকৌ আমি অকলেও কৰিব পাৰি পল'টো ইফালৰ পৰা সিফালে আমি চবিয়াই গৈ থাকিলে অ' সেই কামটো অকলেও কৰিব পাৰি পল'ত মাছ ধৰি যেতিয়া সোমাই আমি তেতিয়া কেনেকৈ গম পাওঁ চাৰিওফালে মাছটোৱে যেতিয়া পল'টোৰ কাষত খুন্দা মাৰি দিয়ে আমি তেতিয়াও মাছ পৰিছে বুলি ভাবোঁ বেছিকৈ আমি আঁঠুৱা চোঁচৰাই মাছ ধৰোঁ আঁঠুৱা চোঁচৰাই মাছ ধৰি বহুত ভাল লাগে পানী যেতিয়া কম থাকে তেতিয়া আমি সৰু সৰু মাছ ডণিকনা পুঠি এনেকুৱা মাছবিলাক আঁঠুৱাত বেছিকৈ উঠে তেনেকুৱাকৈ আমি হেৰি কৰোঁ আঁঠুৱাৰ সৰু সৰু মিছামাছো উঠে কেতিয়াবা গৰৈ চেঙেলি আদি মাছো উঠে যদিহে মাছ সৰহকৈ উঠে আমি তেতিয়া কি কৰোঁ খুব ফূৰ্তি পাওঁ খুব ফূৰ্তি পাওঁ আৰু কেতিয়াবা আমি তাতে জুই ধৰি খানা চানা কৰি এনেকৈয়ো মাছ সৰহ যেতিয়া পাওঁ তেনেকৈ খাই মেলি সময় কটাওঁ বিভিন্ন ধৰণৰ গানো গাওঁ মাছ মাৰি থাকোঁতে ইয়াৰ ওপৰি আমি জাকৈ চোঁচৰাওঁ কেতিয়াবা জাকৈ চোঁচৰাই মাছ ধৰি আনো কিন্তু আটাইতকৈ বেছি ভাল লাগে যেতিয়া আগদিনা জালখন পাতি পিছদিনা আমি জাল চাবলৈ যাওঁ খুব উৎসাহেৰে যেতিয়া জালখন চাবলৈ যাওঁ তেতিয়া তাত থকা মাছকেইটা এৰুৱাই বেছি ভাল লাগে যেতিয়া গোটেই প্ৰতিটো জালৰ পাহে পাহে মাছ লাগি থাকে তেতিয়া আমি খুব ভাল পাওঁ ৰাতিটো অ ৰাতিপুৱা পাতি পাতি যেতিয়া আমি ৰাতিপুৱা চাবলৈ যাওঁ তেতিয়া একদম কিমান মাছ লাগি আছে এনেকুৱা এটা ফূৰ্তিৰে আমি জাল চাবলৈ যাওঁ এইটো এটা খুব ভাল লগা আৰু আকৰ্ষণীয় কথা এই জীৱিকাটো আন জীৱিকাতকৈ পৃথক এই জীৱিকাটো কি কৰে মানুহৰ সময় অধিক লাগে আৰু কষ্টও খুব কম হয় কোনোদিনা মাছ বেছিকৈ লাগে বা ভাল পাওঁ আৰু কোনোদিনা কমকৈ পাওঁ তেতিয়া কমকৈ পোৱাৰ দিনা মনটো অলপ এই এনেই সময়টো গ'ল বুলি বেয়াও লাগে বেছিকৈ পোৱাৰ দিনা আমাৰ খুব ভালো লাগে সেই মাছ বিক্ৰী কৰি আমি কেতিয়াবা পইচা উপাৰ্জন কৰিব পাৰোঁ কেতিয়াবা কাৰোবাক দুই চাৰিটা দি নিজেও এসাজ ভালকৈ খাব পাৰোঁ সেইবাবে এই জীৱিকাটো অন্যতকৈ আমি পৃথক বুলি ভাবোঁ আমাৰ ওচৰত তেনেকুৱাকৈ আমি সৰহকৈ মাছ পালে কেতিয়াবা বিক্ৰীব পৰা ডাঙৰ ডাঙৰ বজাৰ আছে বুটিকুৰ বজাৰ বুলি এখন বজাৰ থাকে আছে তাত আমি ডাঙৰকৈ মাছ সৰহকৈ পালে বা ডাঙৰ মাছ পালে এইবোৰ বিক্ৰীব পাৰোঁ ৰাক্ষস বজাৰ বুলি এখন বজাৰ আছে তালৈ গৈয়ো আমি ডাঙৰ মাছ বিক্ৰীবগৈ পাৰোঁ এনে ধৰণৰ বিভিন্ন ধৰণৰ বজাৰলৈ গৈ আমি ডাঙৰ ডাঙৰ মাছ পালে কেতিয়াবা বিক্ৰীও আমাৰ উপাৰ্জনৰ পথ আমি মুকলি কৰিব পাৰোঁ